অঁ অঁ কোৱাচোন অঁ কোৱাচোন অঁ কোৱা অঁ হাউলীত ৰাস হয় আপুনি যোৰহাটৰ পৰা হাউলি ৰাসত আহিব নাইট ছুপাৰত আহিব হাউলিত নামিব নামি ৰাস ৰাস ৰাস আহঁক তাতে কমিটিত থাকোৱে আমি থকা খোৱা ব্যৱস্থা পূৰা আছে কথা ক'ব অঁ লটাৰ খেলা হয় অঁ হয় অঁ অঁ অঁ পাৰিব টিকট পাব অঁ অঁ অঁ আহিব আহিব